পশুপালনৰ সম্পৰ্কে কৰ্মশালা আমাৰ ইয়াত বহুত কৰ্মশালা আছে ধেমাজি যেনে গুৱাহাটীত সকলোতে আছে আৰু পশুপালনৰ পশুপালন আমাক কৰিবলৈ শিকাই কেনেকৈ কেনেকৈ কৰিব লাগে আৰু গৰু ছাগলী সকলো আজি যদি গৰু এটা গৰু বেমাৰ হয় কেনেকৈ কি কৰিব লাগে পেট চলিলে সেইবিলাকৰ শিকায় আৰু গোহালিবিলাক কেনেকৈ থ'ব লাগে চাফ চিকুণ কৰি থ'ব লাগে গোবৰবিলাক ক'ত পেলাব লাগে সেইবিলাকো ভালকে শিকায় ধুনীয়াকে শিকায় আৰু কৰ্মশালা কৰিয়ে বহুতো পশুপালন কৰি বহুত মানুহে উপকৃত হৈছে আৰু ছাগলী পুহিলে কেনেকে ৰাখিব লাগে ছাগলীক ধুনীয়াকে ওখকে ঘৰ বনাই তাত ছাগলী ৰাখিব লাগে পৰিষ্কাৰকৈ আৰু ছাগলী পেট চলিলে কি খোৱাব লাগে সেইবিলাক শিকায় আৰু হাঁহ কুকুৰা পুহিলে বেমাৰ আজাৰ যদি হয় কি খোৱাব লাগে কেনেকৈ ৰাখিব লাগে সেইবিলাক শিকাই কুকুৰা যদি বেমাৰ হয় য'ত থাকে সেই জেগাত মানে সদায় ডেইলি চাফ চিকুণ কৰিব লাগে চাফ চিকুণ কৰি কুকুৰাজনী অকলে ৰাখিব লাগে তেনেকৈ মানে বহুত শিকাই কি দৰৱ খোৱাব লাগে কেনেকৈ ৰাখিব লাগে এইবিলাক পশুপালন কৰি আমাৰ ইয়াৰ মানুহবিলাক বহুত উপকৃত হৈছে পশু কৰ্মশালাৰ পৰা সকলো বিষয় আমাক শিকাই কেনেকৈ কি কৰিব লাগে সেইবিলাক আমি বহুত আগ্ৰহ আগবাঢ়ি গৈছোঁ কৰ্মশালাৰ পৰা কৰ্মশালাৰ পৰা আৰু ছাগলী গাহৰি গাহৰি কেনেকৈ বেমাৰ হ'লে সৰুতে কেনেকৈ ৰাখিব লাগে পোৱালি হ'লে তেনেকৈ শিকায় আমি বহুত ভাল কাম কৰি যাম বুলি আশা কৰিছোঁ